এক জানুৱাৰী দুহেজাৰ এক দুই অক্টোবৰ দুহেজাৰ দুই পোন্ধৰ আগষ্ট দুহেজাৰ ছয় ছাব্বিছ জানুৱাৰী দুহেজাৰ বিশ পঁচিছ জানুৱাৰী দুহেজাৰ বাইছ